মোৰ প্ৰিয় কিতাপৰ মাজত এখন হ'ল ৰীতা চৌধুৰীৰ দেও লাংখুই দেও লাংখুই মোৰ এই কাৰণে ভাল লাগে কাৰণ তাতে মানৱ জীৱনৰ অকল সুখৰ দুখৰ সুখৰ কথাবোৰ কোৱা নাই তাতে মানৱ জীৱনত ধৰক যোনখিনি দুখৰ ঘটনা ঘটে বা দৈনন্দিন আমি যোনবোৰ যোনবোৰ আমি ছিটুৱেশ্বন ফেছ কৰিব লগা হয় বা যোনবোৰ দুখৰ ঘটনাই আমাৰ জীৱনটোক আচল প্ৰকৃত ৰূপে গঢ় দিয়ে সেইবোৰক লৈ পিনেই মানে দেও লাংখুইখন লিখা হৈছে তাতে আপোনাৰ তিৱা তিৱা সাম্ৰাজ্যৰ কথা কোৱা হৈছে তাৰে ওপৰত আমি দেখোঁ যে দুগৰাকী মূল ব্যক্তি দোন যোন দুগৰাকী আছিলে আবি কনচাৰি আৰু গভা ৰজা তেওঁলোকৰ মাজত যোনটো প্ৰেম কাহিনী আছিলে য'ত আপোনাৰ একো আপোনাৰ মানে ফিজিকেল মানে একো হেৰি নথা নথকাকে যোনটো সিহঁতৰ মাজত প্ৰেম কাহিনী হৈছিলে দুটাই দুটাকে ছাগে কেতিয়াও কোৱাও নাছিলে তেওঁলোকৰ প্ৰেমৰ একো বৰ্ণনাও দিয়া নাছিল তথাপিও দুটাই দুটাৰে লগত নিজৰ ধৰক গোটেই জীৱনৰ বহুখিনি সময় দুটাই দুটাৰ লগতে কটাইছিলে তেনেকুৱা এটা প্ৰেম আমি এই দেও লাংখুইত দেখা পাওঁ তাৰে ওপৰত আমি এইটো এইটোও গম পাওঁ দেও লাংখুইখন পঢ়ি পিনে যে মানৱ জীৱনত বেয়া ঘটনা যোনবোৰ হয় সেইবোৰক লৈ পিনে আমি সেইবোৰক কেতিয়াও আমি নিজক কনট্ৰ'লত কৰিব নোৱাৰোঁ যি বস্তু হ'বলগীয়া আছে সেইবোৰ হ'বই দেও লাংখুইত যেনেকে আমি দেখোঁ বছৰ বছৰ যুগ যুগ ধৰি আপোনাৰ পুতেকে বাপেকৰ পুতেকৰ হাতে দিয়ে বাপেকৰ মৃত্যু হয় সেইবোৰ বস্তু কেতিয়াও কোনেও ভবাও নাছিলে আৰু কোনেও ক'নট্ৰ'লো কৰিব নোৱাৰিলে সেইকাৰণে মোৰ এইটো ব এইখন কিতাপ ভাল লাগে কাৰণ ইয়াতে আমি এইটোৱে গম পাওঁ যে মানৱ জীৱনত একো বস্তু আমি নিজৰ হাতত হাতৰ মুঠিত ৰাখিব নোৱাৰোঁ যি ঘটনা হ'ব লগা আছে হ'বই আৰু তাৰে ওপৰত এই ঘটনাবোৰ যে সদায় সুখ সুখৰে হ'ব সেইটোও নহয় কেতিয়াবা এনেকুৱাও হ'ব পাৰে কিছুমান মানুহৰ জীৱনত যে বেছিভাগ ঘটনা দুখৰো হ'ব পাৰে